হয় মই এবাৰ অৰুণাচল প্ৰদেশৰ এখন ভিতৰুৱা ঠাইলৈ গৈছিলোঁ তাতে বেছিভাগ মানে দফলা মানুহবোৰ আছিল তেওঁলোকৰ ভাষা আৰু সংস্কৃতিও যিহেতু বেলেগ সেই ভাষাটো মই একেবাৰে নাজানোঁ আৰু তেওঁলোকে অসমীয়া ভাষাটো ক'ব নোৱাৰে একেবাৰে সেইকাৰণে মই তেতিয়া তাত যাওঁতে মোৰ অলপ অসুবিধা হৈছিল কিন্তু মোৰে এগৰাকী ভণ্টি মানে তাতেই থাকে কিন্তু তেওঁ সেইখিনি মানুহৰ লগত থাকোঁতে থাকোঁতে অলপ অলপ মানে তেওঁলোকৰ ভাষাটো অলপ অলপ বুজি পোৱা হৈছিল আৰু তেওঁলোকৰ লগত মই যেতিয়া কথা পাতিছিলোঁ আৰু তেওঁলোকে যিখিনি কথা কৈছিল তেতিয়া মোৰ ভণ্টিজনীয়ে মানে ট্ৰান্সলেট কৰি কৰি আমাক বুজাই দিছিল তেওঁলোকে কোৱা কথাখিনি তাই অলপ মোক বুজাই দিছিল আৰু মই কোৱা কথাখিনি তাই তেওঁলোকক অকণমান বুজাই দিছিল তেনেকৈ আমি সেই ঠাইখিনিৰ মানে মই চাইছিলোঁ আৰু তাৰ তাতে যিসকল লোকৰ যি সংস্কৃতি সেয়া মই উপভোগ কৰিলোঁ